মোৰ প্ৰিয় প্ৰকাৰৰ খাদ্য হিচাপে মই বাটাৰ নান আৰু চিকেন কাৰী অনুভৱ কৰোঁ এই খাদ্যটো মই ৰৌতাস্থিত ৰাইন' ৰেষ্টুৰেণ্ট কাম্ বাৰ নামৰ এখন হোটেল বা ৰেষ্টুৰেণ্টত গৈ মই ইয়াক খাই বহু ভালপাওঁ এই খাদ্যটো খাওঁতে ক্ৰমান্বয়ে এজন মানুহৰ এভাৰেজ হিচাপে আমি গণ্য কৰি লৈ গড় হিচাপে চাৰিশ টকাৰ হয় হয়